আপুনি যিহেতু গাঁৱতে ডাঙৰ দীঘল হোৱা এগৰাকী মানুহ গতিকে গাঁৱৰ পৰিৱেশটোৰ বিষয়ে আমাক অলপমান জনাব নেকি যে গাঁৱৰ পৰিৱেশ আগতে কেনেকুৱা আছিল এতিয়া কি ধৰণে সলনি হৈছে সেই বিষয়ে আমাক অলপমান জনাওকচোন অন কৰি দিছ নে আগতে গাঁৱৰ পৰিৱেশ খুব ভালেই খুবেই ভাল আছিল কাৰণ আগৰ মানুহবিলাক সহজ সৰল আছিল এতিয়াৰ দৰে এনেকুৱা হেৰি নহয় মানুহৰ কাৰোবাৰ টকা পইচা হৈছে তেওঁলোকে মাতিব নোখোজে কাৰোবাৰ নাই সিঁহতক দিব লাগিব বুলি ভাবে কিন্তু আগতে আমি ইঘৰৰ বস্তু সিঘৰত আমি ভগাই খাইছিলোঁ কাৰোবাৰ আলহী আহিলে মোৰ তাৰ পৰা কোনোবাই ত চব্জি তব্জি লৈ যায় বা কিবা নিয়ে মোৰ নহ'লে মই সিহঁতৰ তাৰ পৰা আনিছিলোঁ কিন্তু আজিকালি সেনেকুৱা পৰিস্থিতি নাই আজিকালি কাকো কোনেও দেখিবই নোৱাৰে মাতিবই নোখোজে কাকো কোনেও কিন্তু কিছুমান এতিয়াও আছে বহুত হেৰি এনেকুৱা মনৰ মিলত থকা মানুহ কিন্তু বহুতেই সলনি হৈছে কিন্তু কি কৰিব কালৰ গতিত চব সলনি হ'ব লগা হৈছে সেইটো দেখিব নোৱাৰে কোনেও টকা পইচা সকলোৰে অভাৱ কিন্তু অভাৱ হ'লেওতো উপায় নাই কাকো কোনেও নিজে নিজৰ পৰিয়ালটো চলিব লাগে বা ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিব লাগে কিছুমানৰ নহ'লে অলপমান বেয়া পায় তেওঁলোকে আমাক একো নিদিয়ে তাহাঁতৰ আছে আমাৰ নাই আমাক একো নিদিয়ে কিন্তু সেইটো ক'লেতো নহ'ব কিবা পৰিশ্ৰম কৰি হ'লেও নিজে নিজে খাই থাকিব লাগিব